হাঁহ কুকুৰা পালনৰ নিয়ন্ত্ৰণ কৰা নিয়মৰ মানদণ্ডৰ ওপৰত ক'বলৈ গ'লে ব্ৰইলাৰ কুকুৰাটো পঞ্চল্লিছ দিনত যিহেতু বিক্ৰীয়েই কৰা হয় সেই গতিকে ব্ৰইলাৰ কুকুৰাবিলাকক সৰুৰ পৰাই বিশেষ যতনত লাইটৰ মাজত ৰখা হয় লাইটৰ মাজত ৰাখি অধিক দানাও দিয়া হয় বেজি ভেকচিন দিয়া হয় ভেকচিনৰ লগতে দানা সৰুতে অকমান সৰু দানা খুৱাব পাৰি ডাঙৰ অকণমান ডাঙৰ ডাঙৰ দানা দিব পাৰি প্ৰথমে ভেকচিন ওলায় উলিয়াই অনাৰ পাছতে ভেকচিন দিয়া হয় দি একৈছ দিনৰ ভিতৰত এটা ভেকচিন দিয়া হয় তাৰপৰা পঞ্চল্লিছ দিনত ভেকচিন দিয়া হয় আৰু যিহেতু দানাও সেইকাৰণে অধিক খাই আৰু সোনকালে বিক্ৰী কৰিব পাৰি লোকেল বুলি ক'লে আমি সাধাৰণতে লোকেলবিলাকক চাউল ভাত ধান এইবিলাক দিয়ে পালন কৰোঁ সেইবিলাকক ইমান যতন নকৰিলেও হয় তথাপিতো যতন কৰিব বুলি ক'লে লাইটৰ ব্যৱস্থাটো কৰি দিব লাগে মাজত ৰাখি থ'ব লাগে লোকেল কুকুৰাবিলাক বাৰু অকমান ডাঙৰ টাইম ডাঙৰবিলাক অকণমান সময়ো লাগে যিহেতু সেইকাৰণে লোকেল কুকুৰাবিলাকক মানে চাৰি পাঁচ মাহতহে বিক্ৰী কৰিব পাৰি দুই তিনি মাহমানত বিক্ৰী কৰিব পৰা নহয় যিহেতু সিহঁতক হয় আৰু ধৰক কয়লা কুকুৰা কয়লাৰবিলাকো সিহঁতকো তেনেকৈ লাইটটৰ ব্যৱস্থা কৰি দিব লাগে জাত আছে বজাৰত আজিকালি বিভিন্ন ধৰণৰ কুকুৰা পোৱা যায় আৰু চবৰে দামবিলাকো বেলেগ বেলেগ আৰু বয়লাৰ কুকুৰাবিলাকক বয়লাৰ কুকুৰা কয়লাৰ হওক যতন কৰি ৰাখিলে একো লাভ পোৱা নাযায় আৰু আজিকালি বজাৰত ধৰক বিভিন্ন ধৰণৰ ভেকচিন যিহেতু ওলাইছে সেইকাৰণে ভেকচিন দিয়াৰ কাৰণেও অসুবিধা নহয় সোনকালে ডাঙৰো হয় আৰু বয়লাৰ কয়লাৰ লেয়াৰ লোকেল আকৌ সোণালী কুকুৰাবিলাক ওলাইছে আছে সোণালী সোণালী কুকুৰাবিলাক লোকেল কুকুৰা নিচিনাই মোটামুটি হয় আৰু কুকুৰাবিলাক বইলাৰবিলাকে অকল সোনকালে ডাঙৰ হয় বাকী কুকুৰাবিলাক অকমান ডাঙৰ হ'বলে দেৰি লাগে যিহেতু কুকুৰাবিলাক কণী পৰা টাইমত দানাটো অলপ বেছি লাগে আৰু আৰু হাঁহ কুকুৰাবিলাক লেয়াৰ লেয়াৰবিলাকো সাধাৰণতে বয়লাৰ নিচিনাই ৰখা হয় আৰু অকণমান ডাঙৰ হ'লে ঘৰটো ডাঙৰ ডাঙৰ কৰি দিয়া হয়